অঁ দাদা অঁ অমন চোৰ হয়নে এই মই আপোনাৰ মৰাণৰ পৰা কৈছিলোঁ ঊষাপুৰৰ পৰা অঁ আপোনাৰ দোকানত কেনেকুৱা কেনেকুৱা জোতা পাম বাৰু আচ্ছা আপোনাৰ হেৰি কি কয় দামবোৰ কেনেকৈ কেনেকৈ হ'ব এইবোৰ মোৰ কাৰণেও লাগিছিলে আমাৰ মোৰ ভণ্টিৰ কাৰণেও লাগিছিলে আপোনাৰ লেডিছৰ অঁ হেৰি লেডিচৰ কেনেকুৱা কেনেকুৱা ডিজাইন পাম বাৰু আচ্ছা অঁ আৰু চেন চেইন থকা পাম নেকি চেইন থকা জোতা এইবোৰ কেনেকৈ হ'ব দাম যোনবোৰ চেন চেইন থকা থাকে লেডিছৰ মানে হাই হিলখিনি অঁ অঁ ৱাৰেণ্টি পামনে আচ্ছা অঁ

আপোনাৰ বাটা পামনে আপোনাৰ ওচৰত বাটা ছে অঁ আপোনাৰ তাত ইউ পি আই পে'মেণ্ট হয়নে আৰু কি কয় আৰু সৰু ল'ৰা ছোৱালীৰ পামনে জোতা অঁ আপোনাৰ দোকানৰ এড্ৰেছটো কোনডোখৰত আছিলে

ঠিক আছে